হেণ্ডপাম্প হেণ্ডপাম্পে এটা ভেকুৱামৰ দৰে কাম কৰে য'ত আমি হাতেৰে হেন্দেলডাল প্ৰেচাৰাইজ কৰিলে ভিতৰৰ পৰা পানীটো উঠাই য'ত তাৰ মুখ দম দমকল বা হেণ্ডপাম্পৰ সিপিনেৰে পানীটো ওলাই আহে আৰু আজিকালি হেণ্ডপাম্পৰ ওচৰত শাৰী পাতি থকা পৰিলক্ষিত নহয় কিয়নো আজিকালি সকলোৰে ঘৰে ঘৰে প্ৰায়ে হেণ্ডপাম্প আছে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ গাঁৱত এটাই হেণ্ডপাম্প আছিলে সেইটো আমাৰ চ'কত আছিল তাত মানুহে এটা টাইম নিৰ্দিষ্ট টাইমত গৈ পিনে ৰাতিপুৱাৰ কাৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈ চলিব পৰাকৈ পানীৰ যোগান হোৱাকৈ পানীৰ বাবে তাতে লাইন পাতি আছিলোঁ শাৰী শাৰী পাতি গৈ আৰু হেণ্ডপাম্পৰ পানী শুকোৱাটো মই দেখা নাই যদি অন্য কিছু অন্য বেলেগ ঠাইত যদি তেনেকুৱা হয় মই তেনেকুৱা শুনা নাই আচলতে হয়তো বেছি জনবসতি বহুল ঠাইত তেনেকুৱা হ'বও পাৰে পানী শুকোৱা বা তেনেকুৱা ধৰণৰ দেখা পাব পৰা যায় গৰম দিনত কিন্তু মই তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা নাই এতিয়ালৈ